হেল্ল' গেছ এজেঞ্চি হয়নে আপোনালোকৰ পৰা মই চিলিণ্ডাৰটো পায় কিমান যে সহায় হ'ল আৰু আপোনালোকে চিলিণ্ডাৰটোত দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ মই চিলিণ্ডাৰটো নাথাকোঁতে কিমান যে অসুবিধা হৈছিলে বতৰ ডাৱৰীয়া আছিলে খৰি নাই আপোনালোকে চিলিণ্ডাৰটো দিলেহি দিয়াৰ পিছত কৈছোঁ নহয় বহুত বহুত বহুত ধন্যবাদ আপোনালোকলৈ অসুবিধা হৈছিলে আলহীও আহিছিলে এতিয়া মই জুইত বা ভাত বনাবলগীয়া হৈছিলে তেনেকুৱাতে আপোনালোকে চিলিণ্ডাৰটো দিলেহি দিয়াৰ কাৰণে কিমান সুবিধা হৈছে আপোনালোকৰ সেই তাৰ দাদা কেইজনলৈও বহুত বহুত ধন্যবাদ আপুনি নহ'লে মোক কিমান যে অসুবিধা হৈছিলে চিলিণ্ডাৰটো নাথাকোঁতে জুইত ভাত বনাইছোঁ খৰি নাই বতৰ ডাৱৰীয়া আৰু বহুত অসুবিধা হৈছিলে মানে কৈছোঁ কষ্ট হৈছিলে মানে চিলিণ্ডাৰটো নেথাকোঁতে জুইত চাহ বনাব লাগে ভাত বনাব লাগে খৰি নাই চিলিণ্ডাৰটো নেথাকিলে আমাৰ বহুত অসুবিধা হয় কাৰণে আপোনালোকে ইমান সহায় কৰিলে মই এতিয়া মাইকী মানুহজনীয়ে চিলিণ্ডাৰটো এতিয়া কেনেকে আনো ভিতৰলে আপোনালোকে আনি ভিতৰত দিলেহি এই ভিতৰত লগাই মেলি উঠাই থৈ গৈছে কৈছো নহয় বহুত বহুত ধন্যবাদ ইমানখিনি সহায় কৰি দিয়াৰ কাৰণে আৰু আমাতো মানে মাইকী মানুহৰ এই গেছটো নহ'লে বহুত অসুবিধা হয় চাহকণ খাবলেকে আপোনাৰ ভাতকিটা বনাই খাব লাগে সময়ত তেতিয়া ল'ৰা ছোৱালী স্কুল যাবলেতো ভাতকিটা বনাবই লাগিব চিলিণ্ডাৰটো নহ'লে একদম কৈছোঁ নহয় বহুত অসুবিধা হয় ৰাতিপুৱা সময়কণ এই আমি ৰান্ধনী মানুহবিলাকে বৰ কষ্ট পাওঁ চিলিণ্ডাৰটো নহ'লে আৰু সেই এতিয়া আপোনালোকে সেই চিলিণ্ডাৰটো দিয়া কাৰণে কিমান সুবিধা হৈছে আৰু এই ৰাতিপুৱা কি আও মানুহ আজৰি হৈ মেলি মানে গপককে গেছটোতে বোলে এইফালে চাহ দিলোঁ এইফালে ভাত দিলোঁ লৰালৰিকে চাহো হ'ল ভাতো হ'ল চব হৈ গ'ল সময়মতে আৰু আমি এতিয়া জুই ধৰোঁতে মানে বহুত দেৰি লাগে জুইত ধৰি মানে ক'বালে যাওঁ বুলিলেও যাব নোৱাৰোঁ মানে জুই ধৰি ভাত বনাই যোৱালে বহুত দেৰি হয় এতিয়া চিলিণ্ডাৰটো আহিলে আমাৰ কিমান সুবিধা মানে যাওঁ বোলে পটকে চাহ বনালোঁ ভাত বনালোঁ